মই আপোনালোকৰ কোম্পানীৰ পৰা আজি দহ পোন্ধৰ দিনমান আগতে এযোৰ কাপোৰ অৰ্ডাৰ দিছিলোঁ মানে এই চুৰিদাৰ আৰু তো এই আজি তিনি দিনমানৰ আগতে আহি পাইছে কাপোৰযোৰ আৰু কাপোৰযোৰ তাৰমানে মই ব্যৱহাৰ কৰি বিৰাট ভাল পাইছোঁ তাৰমানে যিটো মই কোৱালিটি মানে বিচাৰিছিলোঁ কটনৰ সেইটোৱে আহিছে কালাৰ চালাৰো মানে ফটোত দেখুওৱাৰ নিচিনাই আছে আৰু পিন্ধি মানে আৰাম পাইছোঁ মই সেইটো সেইকাৰণে আপোনালোকক মানে মই মোৰ ফালৰ পৰা মানে এক্সপিৰিয়েঞ্চটো ক'লোঁ আৰু নিজৰ মানে আশা থাকিল আগতেও যাতে আপোনালোকে এনেকৈ কোৱালিটিটো মেইনটেইন কৰি চলে এনেকুৱা হ'লে আপোনালোকৰো মানে বিক্ৰী ভাল হ'ব বা ময়ো গ্ৰাহক হিচাপে আৰু দহজনক ক'ম যে আপোনালোকৰ হেৰিটো ভাল তো সেইটো বস্তু মোৰ ভাল লাগিল তো আশা থাকিল আপোনালোকে মানে ভৱিষ্যতেও যাতে এনেকৈ নিজৰ মানে কোৱালিটিটো মানে মিলাই পেলাই চলে আৰু